তিনি হেজাৰ ছশ বাষষ্ঠি এহেজাৰ তিনিশ পঁয়ত্ৰিছ এক লাখ ন হাজাৰ তিনিশ পয়ষষ্ঠি ন লাখ ন ন হাজাৰ দুশ তিনি হাজাৰ তিনিশ বত্ৰিছ